হেল্ল' দাদা হয় এইখন টেষ্টি ট্ৰীট ৰেষ্টুৰেণ্ট নহয় জানো মই আপোনালোকৰ তাৰপৰা এটা অৰ্ডাৰ কৰিছিলোঁ চিকেন বিৰিয়ানি তিনি প্লেট মোৰ নাম অংকনা বৰগোহাঁই মই ডেভলপমেণ্ট এৰিয়াৰ লেণ্ড চিৰপৰা কৰিছিলোঁ অৰ্ডাৰটো হয় অৰ্ডাৰটো আহি পালে কিন্তু ইমান বেয়া বস্তু আহিছে গোটেই মাংসখিনি গোন্ধাইছে চিকেনকেইপিচ গোন্ধাইছে পূৰা বিৰিয়ানিৰ সেনেকৈতো ইমান বেয়া বস্তুটো খাব নোৱাৰি আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব লাগে খাদ্যতোতো মানুহৰ কাৰণে প্ৰধান বস্তু নহয় জানো খাদ্যটোৰ ক্ষেত্ৰত সচেতন হ'ব লাগে আপোনালোকৰ ৰেষ্টুৰেণ্টখনটো বহুত নাম থকা ৰেষ্টুৰেণ্ট এখন মইটো তাৰ প্ৰায় অৰ্ডাৰ কৰোঁ তেতিয়া এতিয়ালৈকে তেনেকুৱা পোৱা নাই কিন্তু আজি তেনেকুৱা কিয় হ'বলৈ পালে আপোনালোকে অলপ ধ্যান ৰাখিব লাগে সেইবোৰ বস্তুৰ ওপৰত বিশেষকৈ আমিতো পইচা দি কিনিছোঁ গ্ৰাহকে পইচা দি কিনে সেই পইচাৰ মূল্য উচিত মূল্যটোতো পাব লাগে নহয় জানো বস্তুটো সময় মতে পাইছেহি কিন্তু বস্তুটো বেয়া হ'লেতো খাব নোৱাৰি গোটেইখিনি বস্তু পেলাই দিবলগা হ'ল এতিয়া বিশেষকৈ মোৰ লগৰ ফ্ৰেণ্ডছ আহিছিলে সিহঁতক মই ক'লো যে মই নিজে নাৰান্ধো এখন ভাল ৰেষ্টুৰেণ্ট আছে ডিব্ৰুগড়ত তাৰপৰা মই অৰ্ডাৰ কৰি খাওঁ কিন্তু কি হ'ল সিহঁতৰ আগততো মই লাজ পাবলগা হৈছে এতিয়া বিশেষকৈ আমাৰ এখন মিটিং আছিলে আমি ভাবিলোঁ মই নিজে নাৰান্ধো সময় নহ'ব গতিকে তাৰপৰা অৰ্ডাৰ কৰি পেলাই আমি খাই লওঁ কিন্তু কি হ'ল আৰু আমি এতিয়া মিটিঙো নাপামগৈ এতিয়া মিটিঙলৈ গ'লেও আমি নোখোৱা নোবোৱাকৈ যাব লাগিব আপোনালোকে যে এনেকুৱা বস্তু দিছে আপোনালোকেতো গ্ৰাহক হেৰুওৱাব এনেকৈ কৰি থাকিলে মানে কাৰণ এতিয়া বহুত নতুন নতুন ৰেষ্টুৰেণ্ট খুলিছে বহুত ৰেষ্টুৰেণ্ট হৈছে তাত বহুত কোৱালিটি বহুত মেইনটেইন কৰে তেওঁলোকে আপোনালোকৰখন নাম আছিলে কাৰণেহে মই অৰ্ডাৰ কৰিছিলোঁ আপোনালোকে যদি তেনেকুৱা কৰে কেনেকৈ হ'ব পুৰণা বস্তুটো কেতিয়াও ৰাখিব নালাগে চিকেনবোৰ আপোনালোকে সদায় নতুন ফ্ৰেচ আনিব লাগে এইবোৰতো ইমান গোন্ধোৱা বস্তু খালেতো ফুড পইজনিং হ'ব মানুহৰ ফুড পইজনিং হৈ বমি হৈ অৱস্থা বেয়া হৈ যাব স্বাস্থ্যৰ লগত এনেকৈ খেলিব নালাগে গম পাইছেনে এতিয়া কি কৰিব আপোনালোকে বস্তুটো আমিতো পেলাই দিবলগীয়া হ'ল পইচাটো ঘূৰাই দিয়ক নহ'লে আমাক বেলেগ বস্তু দি থৈ যাওক সময়মতে বেলেগ বস্তুটো কিয় আমি পইচাটোতো মূল্যটো পাব লাগিব বেলেগ বস্তু দিব লাগিব আমাক আপুনি চিকেন বিৰিয়ানিয়ে তিনি প্লেট অৰ্ডাৰ মানে দি থৈ যাব আকৌ কিমান সময়ৰ ভিতৰত পাৰিব আমাৰতো আধা ঘণ্টাৰ পিছত মিটিং আছে আৰু আমিতো গৈ পাবগৈ লাগিব বিশেষকৈ আমাৰ সময় নষ্ট হৈছে ৰৈ থাকোঁতে দহ মিনিটৰ ভিতৰত যদি পাৰে আপোনালোকে দি থৈ যাওকহি আকৌ আহি পেলাই ঠিক আছে মই দহ মিনিট ৱেইট কৰিছোঁ আমি দহ মিনিটৰ ভিতৰত আপোনালোকে বস্তু দিবহি বুলি আশা কৰিলোঁ আৰু নেক্সট যাতে তেনেকুৱা নহয় কেতিয়াও আপোনালোকে এনেকৈ কৰিলে কিন্তু বহুত কাষ্টমাৰ হেৰুওৱাব এতিয়া মই হ'লেও চেকেণ্ড টাইমতো আপোনালোকৰ তাৰপৰা কেতিয়াও অৰ্ডাৰ নকৰোঁ আপোনালোকে এতিয়া মোক যি গেলা বস্তু দিলেহি মই লগৰবোৰৰ আগত কিমান লাজ পাইছোঁ সিহঁতি কৈছে ডিব্ৰুগড়ত কি এনেকুৱা বস্তুৱে পাই নেকি এতিয়া ডিব্ৰুগড়খনৰ নাম আপোনালোকে মানে বেয়া কৰিছে ক'বলৈ গ'লে হ'ব বাৰু মই আৰু দহ মিনিট ৱেইট কৰিছোঁ বস্তুটোতো দিবহি বুলি আশা কৰিলোঁ এইবাৰ কিন্তু বেয়া বস্তু দি দিলে নহ'ব ঠিক আছে আপোনালোকে লগত কিবা বোনাছ হিচাপে কিবা দিব বিচাৰিছে যদি দিব পাৰে কিবা চুইট ডিচ দি দিয়ক ঠিক আছে হ'ব